কওকচোন আপোনাক কি লগিব কি কামৰ কাৰণে অঁ অঁ অঁ অঁ এইটো আছে তিনিটামান কোৱালিটী আছে এইটো দেৰশ টকাৰ এটা আছে আশী টকাৰ এটা আছে আৰু চল্লিছ টকাৰ এটা আছে আপোনাক কোনটো লাগে অঁ ফ্লেগছ্ হে বনাব হৈ যাব আশী টকীয়াটো বনালেই হ'ব কেইমিটাৰ লাগিব আপোনাক

আছে আছে আমাৰ টেইলৰ আছে আপোনাক কিটো চাইজত চিলাব লাগে সেইমতে চিলাই দিব

আশী টকাকৈ পাঁচ মিটাৰত অঁ কি দহ মিটাৰত চিলনিটো আপুনি টেইলৰৰ লগত পাতি লওক তেখেতসকলে ল'ব এইটো কিমানকৈ ল'ব আপোনাক কেনেকুৱাকৈ লাগে এইখিনিতে আমাৰ পাভৈ ৰোডত আছে হয় পুৰণা নতুন চিনেমা হ'টো যে আছে সেই তাৰ ফ্ৰণ্টত আমাৰ আঠটা চাৰে আঠটাত দোকান খোলে আপুনি আহিব পাৰিব ৰাতি চাৰে আঠটামানলৈকে থাকে আহক আহক আছোঁ আছোঁ